মই জীৱনত এইটোৱে শিকিলোঁ যে কষ্টৰ ফল মিঠা বহুত কষ্ট কৰিলোঁ বহুত কষ্ট কৰিলোঁ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিলোঁ যিয়ে নহওক মানে ঘৰ দুৱাৰ বনালোঁ কষ্ট কৰি কম পইচাতে চলি গৈ আছিলোঁ চলি গৈ আছিলোঁ আৰু এতিয়া আছে যদিও মই ঘৰ দুৱাৰ বনালোঁ আৰু ল'ৰা ছোৱালীক শিক্ষা দিলোঁ মানে কষ্ট কৰা ফল জীৱনত এতিয়াও পইচা জমা কৰা শিকিলোঁ এনেকা কষ্টৰ কৰিলে কেনেকুৱা মানে হেৰি হয় সেইকাৰণে বহুত শিকিলোঁ এতিয়া কষ্টৰ ফল পাইছোঁ